দোষী প্ৰমাণ নোহোৱাকৈ নিৰ্দোষীৰ অৰ্থটো আমি এইটোৱে বুজি পাওঁ যে তেওঁৰ কোনো দ দোষ কৰাই নাই কাৰণ তেওঁ দোষটো দোষ যদি কৰে তেওঁটো দোষ কৰাৰ প্ৰমাণ লাগিব তেওঁ যিটো দোষ কৰিছে তেওঁ যদি তাৰ প্ৰমাণ দিব পাৰে তেওঁ সেইটো হৈছে দোষী কিন্তু তেওঁ যদি দোষী প্ৰমাণ হোৱাই নাই তেতিয়ালৈকে তেতিয়ালৈকে সেইটো আমি নিৰ্দোষী বুলিয়েই জানোঁ নিৰ্দোষী মা হৈছে তেওঁ কোনো দোষ কৰা নাই দোষ নকৰা জনকেই নিৰ্দোষী বুলি কয় যিকোনো এটা অপবাদৰ অপবাদ মানে কৰা আগতে তেওঁ যদি আগতীয়াকৈ দোষ দোষী বুলি প্ৰমাণ হয় সেইটো হ'ল দোষী কিন্তু তেওঁ অপ অপবাদটো কৰাই নাই সেইজনকে কি বুলি কোৱা হয় নিৰ্দোষী নিৰ্দোষীটো এনেকুৱা এটা কথা তেওঁৰ মানে কোনো দোষ কৰাই নাই দোষ সামাজিক ব্যাধি বা তেওঁ তেনেকুৱা কোনো কাম নকৰাকৈ তেওঁক এনেই দোষী বুলি ক'লেটো তেওঁ কেতিয়াও মানি নলয় তেওঁ সম্পূৰ্ণ প্ৰমাণ সহকাৰে তেওঁক দিব পাৰিব লাগিব তেতিয়া তেওঁ সেইটো দোষী